মই প্ৰথম কথা ক'ব গ'লে কি খেল খেলোতো ক'ব গলে মইতো খেলতো কেইবাটাও খেলো তাৰ ভিতৰত মেইন খেলতো ক'ব গ'লে মই ক্ৰিকেট মই ক্ৰিকেট খুবেই ভাল পোৱা মোৰ এটা খুবেই প্ৰিয় যিটো খেল মানে মোৰ তেজত থাকা নিচিনা মানে তেজৰ ভিতৰত যেন সোমাই থাকে তেনেকুৱা নিচিনা আৰু ক্ৰিকেট খেলতো মই ইমানে ভাল পাওঁ সেই হিচাপে মই ভাল প্ৰদৰ্শনো কৰোঁ আৰু মই আগতে ডিষ্ট্ৰিকৰলেকে খেলিছিলোঁ আমাৰ নগাঁও ডিষ্ট্ৰিকৰ হৈ মই খেলিছিলোঁ মই কেপ্তেইনো আছিলোঁ আজিৰ পৰা চাৰি পাঁচ বছৰ আগৰ ক বেছি হ'ল আৰু পাঁচ ছবছৰ এনেকুৱা আগৰ কথা আৰু কাৰ সৈতে খেলে মানে ধৰক মই ইয়াতো খেলো আমাৰ গাৱঁতো ফিল্ড আছে মই ফিল্ডটো ক্ৰিকেট খেলোঁ আমাৰ বন্ধু বান্ধৱ ভাইটি সকল আহে ধৰক সময় সুবিধা আজিকালি ইমান সময় নাপাওঁতো যিহেতু বহুত ব্যস্ত হৈ থাকিবলগীয়া হৈছে এইটো ব বয়স মানে সময়ত ধৰক এতিয়া পঁচিছ ছাব্বিছ বছৰত তো তেনেকে ইমান খেলিবলে সময়তো নিমিলেগে তথাপিও ধৰক মাজে মাজে মাজে সময়ে এনেকে সময় মিলাই পেলাই উলিয়াই পেলাই অলপ খেলোঁ আৰু আৰু খেলতো মানে খুব ভাল পাওঁ খেলি মই ক্ৰিকেট খেলতো ইমানে ভাল পাওঁ মানে তো কোনো ভাষা নাই ক'বলে আৰু মই বেটিং বলিং দুইটাই কৰোঁ অল ৰাউণ্ডাৰ হয় মই আগতেও যেতিয়া মই ডিষ্ট্ৰিকলেকে খেলিছিলোঁ তেতিয়া মই কেপ্তেইন থাকোঁতে তেতিয়া মই ভাল প্ৰদৰ্শনী দিছিলোঁ আমাৰ নিজৰ ডিষ্ট্রিক্টৰ হৈ নিজৰ টিমৰ হৈ নিজৰ হৈ মোৰ সদায় ভাল প্ৰদৰ্শনী হৈ আহিছিলে আৰু তাতো মোৰ পুৰণা বন্ধু শৈশৱৰ বন্ধু দুই চাৰিজনমান আছিলে আমি একেলগে খেলিছিলোঁ সিহঁতো খুব ভাল খেলুৱৈ আছিলে কিন্তু সিহঁতেও কামৰ কামৰ সূত্ৰে জীৱনৰ পৰিৱৰ্তন যেনেকে হৈ থাকে তেনেকে সেই সূত্ৰে ধৰক তাহাঁতিও খেল এৰিবলগীয়া হ'ল বৰ্তমান কিন্তু আমি হ'লেও একেলগ হওঁ কেতিয়াবা আমাৰ ফিল্ডতে গাঁৱৰ ফিল্ডতে আমি ক্ৰিকেট খেলোঁ খুব আমোদ লওঁ ক্ৰিকেট খেলি পেলাই আৰু সেই খেল খেলাৰ নিৰ্দিষ্ট ইস্থান বুলি ক'বলে গ'লে আমাৰ এক্সোৱেলি ইস্থান তেনেকুৱা নাই কাৰণ আমি যেতিয়া খেলিছিলোঁ তেতিয়া আমাক হায়াৰ কৰে মানে ভাড়ালে নিয়ে আমি ভাল খেলুৱৈবিলাকক ধৰক যেতিয়া ছিজন হয় ছিজন হ'লে আমাক ক্ৰিকেট খেলিবলে মাতি মাতি নিয়ে নগাঁও হক যোৰহাট হক গুৱাহাটী হক তেজপুৰ হক এনেকে বিভিন্ন ঠাইত আমি ক্ৰিকেট প্ৰদৰ্শন কৰিছিলোঁ আমি ক্ৰিকেট খেলিছিলোঁ আমাক বহুতে ধৰক ফোন কল যোগে আমাক ইনভাইট কৰে খেলিবলে আমাক সেই হিচাপে ধৰক আমাক ছাৰ্জো দিয়ে আমাক খৰচ দিয়ে খৰচ বহন কৰে তেওঁলোকে গতিকে তেঁওৰ নিৰ্দিষ্ট ইস্থান বুলি নাই আমাৰ নিৰ্দিষ্ট পাৰ্টিকুলাৰলি এটা ইস্থান যদি ক'বলৈ যাওঁ আমাৰ ইষ্টেডিয়ামখন কাৰণ আমি সৰুএ পৰা সেই সেইখন ইষ্টেডিয়ামতে খেলি শিকি আমি ডাঙৰ হৈছোঁ আৰু ডাঙৰ হোৱাৰ লগতে আমি সেইখনৰ পৰাই আমি সকলোখিনি বুজিছোঁ কেনেকে খেলিব লাগে কেনেকে কি কৰিব লাগে সকলোখিনি বিষয়ত আমি শৰীৰ চৰ্চাৰ পৰা আৰম্ভ কৰি ব্যায়ামৰ পৰা আৰম্ভ কৰি গোটেইখিনি আমাৰ প্ৰশিক্ষকে আমাক শিকাইছিলে সেইখিনি গতিকে নিৰ্দিষ্ট জেগা বুলি ক'লে খেলপথাৰ বুলি ক'লে আমাৰ ইষ্টেডিয়াম নগাঁৱৰ ইষ্টেডিয়ামখনে হ'ব আৰু তাৰ পিছত আমাৰ দ্বিতীয়খন খেলপথাৰ বুলি ক'লে আমাৰ গাঁৱৰ যোনখন ডাঙৰ ফিল্ড সেইখন আমাৰ দ্বিতীয়খন খেলপথাৰ হয় কিয়নো সেইখনত আমি আজৰি সময়ত এতিয়াও আমি আজৰি কেতিয়াবা আজৰি পালে বন্ধ বাৰত আমি আজৰি পালে আমি একেলগে ফোন যোগে আমি গোটেইকেইটাই একেলগ হৈ পেলাই ভাইটিবোৰকো যোনবিলাক আমাৰ ওচৰ চুবুৰীয়া ল'ৰা আছে তেওঁলোককো আমি লগ কৰি পেলাই আমি একেলগে তাতে ধৰক দুঘন্টা তিনিঘন্টা আমি ক্ৰিকেট খেলি আমি আমোদ লওঁ গতিকে ক্ৰিকেটটো জীৱনৰ পৰা প্ৰফেচন হিচাপে গ'ল যদিও আমি সেই ক্ৰিকেটটো জীৱনৰ পৰা এটা গেম হিচাপে আমি এতিয়াও খেলি থাকোঁ আমি সেইটো কেতিয়াও এৰি দিয়া নাই বা এৰিবও নোৱাৰো যেতিয়ালেকে আমি দৌৰিব পাৰো পাৰা হৈ থাকিম তেতিয়ালেকে আমাৰ ক্ৰিকেট আমাৰ জীৱনত চলিয়ে থাকিব গতিকে সেই খেলটোৱে মোৰ সকলোতকে প্ৰিয় আৰু মোৰ বন্ধু বান্ধৱ শৈশৱৰ বন্ধু বান্ধৱ আৰু মোৰ ভাইটিসকল আছে তেওঁলোকৰ লগতো কেইলাক খেলোঁ খুব প্ৰিয় আৰু নিৰ্দিষ্ট ইস্থানতো কৈছোঁৱে হেৰিয়াত ইষ্টেডিয়ামত নহ'লে আমাৰ গাঁৱৰ খেল পথাৰত